অঁ হয় গোস্বামী নেকি অঁ অঁ গোলাঘাটৰ পৰা কৈছোঁ মানে মই মানে যিহেতু তিনিচুকীয়া যাম বুলি ভাবিছোঁ আপুনি তিনিচুকীয়া তাতে অলপ তিনিচুকীয়াখন ফুৰাবচোন সকলোবিলাক

তাকে

গোটেইখিনি ফুৰা মেলি ওচৰে পাঁজৰে কি কি আছে ধৰা অৰুণাচল চৰুণাচল চাবলৈ